আমাৰ সম্প্ৰদায়ত বিখ্যাত সম্প্ৰদায়িক অনুষ্ঠানসমূহ হৈছে ভাওনা ৰাস বিহু ইত্যাদি বিহুত তিনি প্ৰকাৰৰ যেনে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বিহুত আমি নাচি বাগি ফূৰ্তি কৰোঁ আৰু পিঠা বনায় তাত এইটো এটা বহুত দিনৰ পুৰণি কালৰ পৰাই চলি অহা এটা উৎসৱ ইয়াত আমি চবেই ঘৰে ঘৰে গৈ নাচোঁ গাওঁ আৰু ফূৰ্তি কৰোঁ এতিয়া আহোঁ ভাওনালৈ ভাওনাত ভাৱৰীয়াসকলে নাচ নাচে আৰু বচন গাই আৰু ইয়াত আগৰ দিনৰ কাহিনীবিলাক ইয়াত দেখুৱাই দিয়ে তাতে ভাৱৰীয়াসকলে নিজৰ নিজৰ বচন মাতি যুদ্ধ কৰে আৰু ৰাসতো সেই একেই ভাৱৰীয়াবিলাকে পোছাক পিন্ধে তাত মেকআপ কৰি নাচে আৰু বচনবিলাক মাতি থাকে